স্বাস্থ্যসেৱা উন্নতি কৰিবলৈ চৰকাৰে লোৱা আঁচনিসমূহ সমূহ সমূহৰ বিষয়ে আমাক আমাৰ ওচৰতে থকা আশা বাইদেৱে আমাক ঘৰে ঘৰে গৈ জনাই কেতিয়াবা আপোনাৰ ধৰক আপোনাৰ চকু আপোনাৰ চকুৰ বিষয়ে মানে চকু পৰীক্ষাৰ বাবে আপোনাৰ কেতিয়াবা কেম্প হয় তেতিয়া সেয়াও তেওঁলোকে জনায় বা আপোনাৰ কেঁচুৱা কাৰ ঘৰত আছে কেতিয়া বেজি দিব লাগে কেতিয়া পলিঅ' খোৱাব লাগে সেয়াও তেওঁলোকে জনায় আৰু আপোনাৰ গৰ্ভৱতিসকলকো ধৰক কেতিয়া বেজি আছে বা তেওঁ কিমান কেনেকৈ কেনেকুৱা স্বাস্থ্য কেনেধৰণে আছে সেইবোৰ খবৰ খাতি আশাসকলে আমাৰ গাঁৱত গৈ ঘৰে ঘৰে মানে খবৰ দিয়েগৈ মানে লয় গৈ